অঁ হেল্ল' দাদা এই লখিমপুৰৰ শুৱালকুছি কাপোৰৰ দোকানখন হয় নে অঁ মোক মানে অলপ সেই মেখেলা চাদৰ লাগিছিলে আপোনালোকৰ তাত এই পাটৰ কেনেকৈ দি আছে এতিয়া পাটৰ কাপোৰ

অঁ অঁ আৰু যদি মই এতিয়া মোক মুগা মেখেলাও লাগিছিলে অকল ছিংগল অকল মেখেলাৰ দামটো কেনেকুৱা বাৰু অৰিজিনেলটো ন অঁ আচ্ছা এতিয়া টচ্ মুগাটো

অঁ অঁ অঁ ঠিক আছে বাৰু আৰু এই এইটো কি নুনী পাট যে নুনী পাটটো কেনেকৈ দিছে বাৰু নুনী পাটৰ একদম যোৰা লাগে অঁ অঁ অঁ আৰু এই এইকিটা আছে ন তাৰ পৰা মোৰ আৰু লাগিছিলে এই মিচিং যোৰা লাগিছিলে হয় অঁ অঁ আচ্ছা আচ্ছা আৰু সেইখিনি আছে ন তেতিয়াহ'লে মোক আৰু এই গামোচা অলপ লাগিছিলে গামোচা বোৱা গামোচা গামোচা আপুনি পঞ্চাছ পিচ্মান হ'লেই হ'ব আপোনাৰ তাৰ পিছত আৰু আপোনালোকৰ হেৰি ৰিহাটো পামেই ন তাত ৰিহা পাম ঠিক আছে আৰু এই কটন যোৰা অলপো লাগিব দেই কটন যোৰা লাগিব কেইযোৰমান তাৰ পৰা আৰু এই হয় হয় অঁ হ'ব বাৰু ঠিক আছে দাদা মই আপোনাক তাত আছে নে নাই কনফাৰ্মটো কৰি ল'লোঁ হেৰি মই আপোনাৰ অলপ পাছত যাম আপোনালোকে থৈ দিব খালী হেৰি মুগা আৰু টচ মুগাৰ আৰু হেৰিয়ৰ পাটৰ দুযোৰমান ভাল ভাল থৈ দিব মই যাম অলপ পাছত ঠিক আছে